মাছ ধৰিবলে হ'লে গাঁৱত কিনি খোৱাই ভাল কিন্তু ঘৰত মাছ আছে থাকিলেও পোৱাটো বেছি ভাল আৰু চাই ভাল লাগে ফিছাৰীত মাছ যেতিয়া ডাঙৰ ডাঙৰ মাছ ভাঁহি উঠে আধা আধি লওঁ আধাটো খাই খাই লৈ আকৌ গুচি যায় তাৰ পৰা আৰু কি মাৰাতকৈ আৰু কিনি খোৱাটো বেছি ভাল কিয় ভাল চাই ভাল লাগে সেইটো মাৰিব ভাল নালাগে তাৰমানে নিজে পোহা পোহনীয়া মাছ খাই ভাল নালাগে তাৰমানে কিনি খোৱাটো বেছি মই বেছি ভাল পাওঁ তাৰ পৰা আৰু মাছ আমাৰ ইয়াৰ পৰা বাহিৰৰ পৰাও আহে বাহিৰৰ পৰা আহে তেতিয়া কিনি খাওঁ আৰু তাৰ পৰা তাত ডাঙৰ মাছে আহে বা সৰু মাছো আহে বাহিৰৰ পৰা ছাপ্লাই আহে তেতিয়া সেয়া খাই ভাল লাগে আৰু ভাল লাগে মানে বাহিৰৰ ছালানী মাছ আৰু সোৱাদ কি আছে আমাৰ ঘৰৰ লোকেল মাছৰ দৰে নহয় যেই নহওক কিনি সেই কিনিয়ে খাওঁ ভাল হওক বা বেয়াই হওক ঘৰৰ মাছ মাৰি ইমান মই ভাল নাপাওঁ কিয় ভাল নাপাওঁ চাই ভাল লাগে তাৰমানে ফিছাৰিৰ মাছ এই আটা দিলে কি ধুনীয়াকে খাব আহে আকৌ যায় আকৌ আহে আমাৰ মোৰ ঘৰতে এটা সৰু ফিছাৰী এটা আছে নাওমান মই নিজে আটা দিওঁ মাৰিবলে খুব বেয়া লাগে তাৰমানে জালখন মাৰি দিলে সেই জাপে জাপে আহে আকৌ এৰি দিওঁ আকৌ মাৰোঁ আকৌ এৰি দিওঁ পোহনীয়া মাছ মাৰিব ভাল নালাগে তাৰ পৰা আৰু এই বাহিৰৰ পৰাই খাওঁ দিয়ক কিনি পেলাই কেতিয়াবা টানত পৰিলেহে কেতিয়াবা এটা বা দুটা মাৰি খাওঁ